শিক্ষা হৈছে এটা সকলোৰে মৌলিক অধিকাৰ আৰু শিক্ষণ প্ৰক্ৰিয়া এটা ফলপ্ৰসূ কৰি তোলাৰ ক্ষেত্ৰত শিক্ষকসকলে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে দৰাচলতে শিক্ষক শিক্ষয়িত্ৰী আৰু পৰিৱেশ এই তিনিওটা কাৰকেই ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে ইয়াত যিকোনো এটা কাৰক অবিহনে শিক্ষণ প্ৰক্ৰিয়াটো সম্ভৱ হৈ নুঠে শিক্ষকসকলে পাঠদানৰ ক্ষেত্ৰত গ্ৰাম্য বা চহৰীয়া পৰিৱেশ অনুযায়ী ভিন ভিন পদ্ধতি অৱলম্বন কৰা দেখা যায় দৰাচলতে শিক্ষক শিক্ষয়িত্ৰী সকলৰ বোধশক্তি বা তেওঁলোকৰ ৰুচি অভিৰুচি আৰু প্ৰয়োজনীয়তাৰ ওপৰত ভিত্তি কৰি শিক্ষকসকলে পাঠদান পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া উচিত অন্যথা এই শিক্ষণ প্ৰক্ৰিয়া ফলপ্ৰসূ নহ'ব